হেল্ল' অ' মই ঘৰতে কোৱাচোন মই ল'লোঁ পায় অঁ মই জে বি কলেজত ল'লোঁ অঁ তুমি হয় পালা অঁ অঁ নহয় মই মানে ঘপককে চিটটো পালোঁ আৰু লৈ থৈ আহিলোঁ আৰু খবৰ দিয়া নহ'লেই মানে কাকো লগৰখিনিক সোধাই নহ'লে যে ক'ত লৈছ ক'ত পাইছ ঠিক আছে লগ পাম পাম মই চিলভাৰটো লৈছোঁ পায় ডাইৰেক্ট ল'লে অলপ প্ৰাইচটো বেছি হৈ যায় যে অঁ গছ পুলি ৰুৱা ফটো দি পেলাই লৈছোঁ স্কলাৰশ্বিপটো অঁ হাই চেকেণ্ডেৰী ভাল মাৰ্কছ পালে স্কলাৰশ্বিপ ওলায় এপ্লাই কৰিব পাৰে নহয় অঁ অঁ অঁ অঁ মানে এইটো মা মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি দিয়ে স্কলাৰশ্বিপটো অঁ তুমি যিকোনো অনলাইন কেফেত বা তুমি নিজেও কৰিব পাৰিবা কিন্তু নিজে কৰিলে ধৰা এইটো বস্তুত কি লিখিম এইটো বস্তুত কি ভৰাম এনেকুৱা নিচিনা হয় কিন্তু তুমি অনলাইন কেফেত গ'লে তেওঁলোকেতো চিধা সেইটো কৰিব পাৰিবই তুমি নিজৰ ডকুমেণ্টছখিনি লৈ পেলাই অনলাইন কেফেত গ'লেই হ'ল আৰু তাত তুমি ক ক'লে হ'ল যে মেৰিট বেচিছৰ যিটো স্কলাৰশ্বিপ সেইটো এপ্লাই কৰিবলৈ আহিছোঁ বুলি তুমি ক'লেই হ'ল মই এতিয়ালৈকে কৰা নাই কিন্তু মোক হেৰি মোক মানে মায়ে কৈছিলে কথাটো মই এতিয়া এডমিশ্বনটো লৈ আহিছোঁহে মই কাইলৈ পৰহিলৈ মানে কৰিমগৈ চাগে জুলাইলৈকে আছে লাষ্ট ডেটটো নহয় নহয় এইটো ক চৰকাৰৰ ফালৰ পৰাই দিয়ে মেৰিটৰ ওপৰত দিয়ে যে এইটো সেইকাৰণে চিধা চৰকাৰৰ ফালৰ পৰা আহে আৰু মানে তোমাৰ মেক্সিমাম পাৰচেণ্টেজ কি অঁ কি মিনিমাম পাৰচেণ্টেজ তোমাৰ চেভেনটি ফাইভ হ'বই লাগিব তাৰ ওপৰত পালেহে তুমি স্কলাৰশ্বিপটো পাবা এপ্লাই ধৰা তুমি কম হ'লেও কৰিব পাৰিবা কিন্তু তুমি পোৱাৰ চাঞ্চটো মানে চেভেণ্টি ফাইভ পাৰচেণ্টৰ ওপৰত হ'লেহে পাবা হয় থাকে অঁ পাবা তোমাৰতো মাৰ্কছ ভাল আছিলে অঁ এইটো মানে ডিগ্ৰীটো তুমি কৰিবৰ কাৰণেতো স্কলাৰশ্বিপটো দিয়ে তোমাক ভাগ ভাগকৈ দিব ফাৰ্ষ্টত চাগে থাৰ্টি থাউচেণ্ডমান দিয়ে নেকি তাৰপাছত আকৌ আৰু কিবা এটা বাঢ়ি যায় তাৰপাছত আৰু কিবা এটা বাঢ়ি যায় তেনেকৈ তোমাৰ তিনিভাগত দিব স্কলাৰশ্বিপটো ৰিনিউ কৰিব লাগিব অঁ মানে এব তুমি ইতা এতিয়া এপ্লাই কৰিলা তাৰপিছত ধৰা তুমি যেতিয়া ফাৰ্ষ্ট চেম পঢ়ি আছা তেতিয়া তোমাৰ স্কলাৰশ্বিপটো সোমাব তাৰপিছত তুমি ফাৰ্ষ্ট চেমৰ পৰা আকৌ যেতিয়া থাৰ্ড চেম পাবাগৈ মানে যেতিয়া এবছৰ হৈ যাব তেতিয়া সেই আগৰ চেম কেইটাৰ মাৰ্কছশ্বিটকেইখন দি পেলাই জমা কৰি পেলাই কলেজৰ পৰা চাইন কৰাই তুমি সেইকেইখন ৰিনিউ কৰিব লাগিব অঁ এইটো বেচেলৰ ডিগ্ৰীৰটো লৈকে থাকিব তাৰপিছত তোমাৰ যদি সেই বেচেলৰ ডিগ্ৰীটো ভাল হয় তাৰপিছত তুমি সেইটোতো এপ্লাই কৰিব পাৰিবা যদি তুমি মাষ্টাৰ্ছ পঢ়িবলৈ যোৱা অঁ সেইটো এইটো গভৰ্ণমেণ্টৰ অফিচিয়েল যিটো ৱেবচাইট তাতে পায় মই এতিয়া থিককা থিকছে নাজানো মানে ৱেবচাইটটো কি হয় কিন্তু গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবচাইটটোতে পাবা তাৰ বিষয়ে চামাৰ্থৰ কথাটো মই নাজানো পায় কিন্তু তুমি মানে ইয়াৰ বিষয়ে যদি ভালকৈ জানিব খোজা তুমি মেৰিট বে মেৰিট বেচিচ স্কলাৰশ্বিপ বুলি ইউটিউবত মাৰিলেও তাত তোমাৰ ইউটিউবৰ ভিডিঅ' ওলাব তাতো তুমি ইনফৰ্মেশ্যনখিনি ভালকৈ পাবা আজিকালিতো এইবোৰ থাকেই আৰু ন সহজে পাই যায় ইউটিউব গুগুল এইবোৰত অঁ এইটো চলি কেইবছৰমানৰ পৰা চলি আছে নতুন বস্তু নহয় এইটো মানে মোৰ বাহঁতেও আগতে পাইছিলে তেওঁলোকৰ পৰাহে মোৰ মাহ মায়ে গম পালে তেতিয়া মোক মায়ে ক'লে কথাটো মই মোৰ আৰু লগৰ এজনীক কৈছিলোঁ তাই মই একেলগে যোৱাৰ কথাই আছিলে চেক কৰাই ভাল হ'ব অঁ অঁ মানে ধৰা মাৰ্কশ্বিটে হওঁক বা কিবা পাৰ্চেণ্টেজে হওঁক বা যদি আৰু কিবা ডকুমেণ্টছ বিচাৰে সেইখিনি আমাৰ আমি কৰিলেতো ধৰা খেলি মেলিও হৈ যাব পাৰে কাৰণ আমি আজিলৈকে কৰি পোৱা পোৱা নাই কিন্তু সেই অনলাইন কেফে মানুহখিনিটো অভিজ্ঞ হৈ গ'ল ন সেইটো কৰি কৰি সেইটো কৰাই ভাল হ'ব তেতিয়া ওলাবা আমি একেলগে যাম এতিয়া মই ঘৰতে আছোঁ আজি এতিয়া বতৰটো অলপ অলপ ডাৱৰীয়া যে আমি কাইলৈ মানে যাম ওলাবা কেফেখনত একেলগে কৰি আহিমগৈ অঁ অঁ বুজিছোঁ বুজিছোঁ বাৰু অঁ অঁ গম পাইছোঁ বাৰু অঁ ঠিক আছে অঁ ঠিক আছে ঠিক আছে দিয়া খালি নিজৰ ড নিজৰ ডকুমেণ্টছখিনি নাপাহৰিবা আৰু মানে ফৰ্মখন ফিলাপ কৰোঁতে চাগে এশ বা দেৰশ টকা কিবা এটা ল'ব সেই পইচাটো মানে নিজৰ লগত ৰাখিবা ডকুমেণ্টছ এতিয়া মাৰ্কশ্বিট মানে মাৰ্কৰ মাৰ্কচৰ ওপৰত দিব যেতিয়া তোমাক মানে মাৰ্কশ্বিটখনটো লাগিবই আৰু বাকী কি কি লাগিব মই নাজানোঁ সবিশেষকৈ মই ইউটিউবত চাবলৈ বাৰু চেষ্টাটো কৰিম যদি মই গম পাওঁ তোমাক জনাম আৰু যদিও গম নাপাওঁ তুমি গোটেই ডকুমেণ্টছৰ ফাইলটো লৈ ল'বা কি খুজি দিয়ে পটককৈ ঠিক নাই নহয় অঁ সেইকাৰণে গোটেই ডকুমেণ্টছৰ ফাইলটো লৈ ল'বা অঁ যথেষ্ট দিছে কাৰণ মানে চৰকাৰে ধৰা

অঁ তোমাৰ ঘৰত চৰকাৰী চাকৰিয়াল থাকিব নালাগিব মানে তোমাৰ মা বা দেউতা তেওঁলোকৰ এজনো চৰকাৰী চাকৰিয়াল হ'ব নালাগিব অঁ সেইখন দিব লাগিব অঁ কাৰণ তেতিয়াহে গম পাব আক' মা বা দেউতা চৰকাৰী চাকৰিয়াল হয়নে নহয়

অঁ অঁ অঁ হয় বাৰু এনেই ধৰা এতিয়া কলেজত এডমিশ্যন ল'বলৈ তুমি ৰিচিপ্টটো দেখালেও হয় কিন্তু এই স্কলাৰশ্বিপৰ অঁ কিন্তু এই স্কলাৰশ্বিপৰ ফৰ্মফিলাপৰ কাৰণেতো তুমি ৰিচিপ্ট নাম্বাৰটো দিলে নহ'ব অঁ তুমি তেতিয়া এবাৰ তুমি এবাৰ ডি চি অফিচত খবৰ কৰি চোৱা যে কিমানটো আগবাঢ়িছে বা কিমানটো হৈছেগৈ সেইখন মানে ইনকাম চাৰ্টিফিকেটখন আৰু তাৰ পিছত তুমি মোক জনাবা যদি বোলে এইকেইদিনতে পাবহি বুলি কয় তেতিয়া আমি ৰৈ দিম একো নাই আমি একেলগে এপ্লাই কৰিম এনেওতো জুলাই শেষলৈকে আছেই লাষ্ট ডেটটো আছে জুলাই শেষৰলৈকে আছে জুলাই একত্ৰিছ তাৰিখৰলৈকে আছে অঁ আহি যাব আহি যাব তেতিয়া আমি অঁ তেতিয়া আমি একেলগে এপ্লাই কৰিম তুমি খালি ডি ডি চি অফিচত এবাৰ হ'লেও মানে খবৰটো কৰিবা যাতে তেওঁলোকে অলপ সোনকাল কৰে আৰু তাৰপিছত মোক জনাবা আমি একেলগে এপ্লাইটো কৰিম দিয়া তুমি চিন্তা নকৰিবা ডেট পাৰ হৈ যাব বা কিবা খেলি মেলি হ'ব বুলি আমি একেলগে স্কলাৰশ্বিপৰ এপ্লাইটো কৰিমগৈ বাকী ভাল আৰু দেই নতুন কলেজত এতিয়া এডমিশ্যন লৈও মনটো ভাল লাগি আছে কেতিয়াৰ পৰা যাবলৈ পাওঁ

অঁ এইবাৰ কাট অফ বঢ়াই দিছে সেই স্কলাৰ্শ্বিপৰ ক্ষেত্ৰতো মানে তেনেকুৱাই আগতে কম আছিলে কাট অফ মাৰ্কছটো মানে আগতে চিক্সটি পাৰ্চেণ্ট নে চিক্সটি ফাইভ আছিলে কিন্তু এতিয়া আকৌ চেভেণ্টি ফাইভ পাৰ্চেণ্ট হৈ গ'লগৈ অঁ অঁ অঁ সেইটোৱে অঁ পালে মানে নিজৰে সুবিধা বহুত আৰু অঁ কাৰণ আমাৰ তেনেকৈ বিশেষ খৰচচোন নাইয়েই আৰু এনেকুৱাতো নহয় যে মাহঁতে পঢ়া মা দেউতাহঁতে পঢ়াৰ খৰচ একেবাৰে নিদিব তেওঁলোকেওতো দিব তাৰ লগতে এই ত্ৰিচ হাজাৰটো আমি যোগ কৰিব পাৰিলে আৰু আমাৰ বেছি সুবিধা হ'ব

নহ'বই অঁ ঠিকে ঠিকে নাই নাই মোৰ ঘৰৰ পৰা সুবিধাই হয় অহা যোৱা কৰিবলৈ ওচৰতে অঁ তাকেহে অঁ স্কলাৰশ্বিপৰ চিন্তাটো হৈ আছে যে সেইকাৰণে অঁ কি কৰিম মানে আমি যে এপ্লাইটো কৰিম তাৰপাছত আমাৰ যিখিনি মাৰ্কচ হ'ব সেই মাৰ্কচখিনি বা আমাৰ মাৰ্কশ্বিটখন চাই ছেবা ৱেবচাইটত মানে সেইখিনি ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰা পাছত স্কলাৰশ্বিপৰ কাৰণেটো এটা টীম বনাই দিছে এক্সট্ৰাকৈ সেই টীমখিনিয়ে ভেৰিফাই কৰা পাছতে এটা এটাকৈ সেই পইচাখিনি সোমাই সোমাই গৈ থাকিব খুব বেছি বেছি লাগিব যদি এমাহ লাগিব পাৰে বা দুমাহ লাগিব পাৰে কিন্তু মানে চৰকাৰে সেইটো কৈছে যে যিহেতু কলেজত এডমিশ্যন লোৱাৰ পাছত বা লোৱাৰ সময়তে যদি ষ্টুডেণ্টখিনিয়ে এপ্লাই কৰিব কাৰণ ৰিজাল্ট দিয়া পাছতেতো কলেজৰ এডমিশ্যন ল'বলৈ যায়েই গতিকে যিমান সোনকালে পাৰে মানে স্কলাৰশ্বিপটো সকলোকে দিয়াৰ মানে তেওঁলোকে চেষ্টা চলাব বুলি তেওঁলোকে কৈছে ভাল ভাল লৈছে দেই ভাল লৈছে হয় হয় ঠিক আছে দিয়া তুমি তেতিয়া খবৰটো কৰিবা ইনকামখন কেতিয়া আহে তাৰপিছত মোক জনাবা অঁ আমি একো একেলগে এপ্লাই কৰিম একেলগে এপ্লাই কৰিম মই ৰৈ দিম দিয়া মই লগৰজনীকো ক'ম যে আৰু এজন বন্ধু আছে তেওঁ তেওঁ এপ্লাই কৰিব স্কলাৰশ্বিপ আমি একেলগে যাম দিয়া অঁ অঁ কৈ দিয়া তেওঁলোকৰ সুবিধা হ'ব আৰু স্কলাৰশ্বিপটো উলিয়াইছেই শিক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণেই ন গতিকে আমি যাক পাৰোঁ মানে আমি সহায়টো কৰিবলৈ আমি চেষ্টা কৰিব লাগে দিয়া ঠিক আছে ঠিক আছে